আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ ধৰ্মীয় সংস্কৃতিৰ বুলি কথা ক'বলৈ গ'লে আচলতে খুবেই চহকী বুলিয়ে ক'ব লাগিব বিভিন্ন ধৰণেৰে আমাৰ অসমীয়া সংস্কৃতিত আমাৰ নিজা সংস্কৃতিত বিভিন্ন লোকৰ ৰীতি ৰীতি নীতি পৰম্পৰা বা কোনো এজন দেৱ দেৱতাক উপাসনা কৰা ইত্যাদিবিলাক আমাৰ সমাজত হৈ আছে আমাৰ ধৰ্মত হৈ আছে তাৰে ভিতৰত তোমাৰ আমি যদি ক'বলৈ যাওঁ সূৰ্যক দেৱতাকো আমি পূজা অৰ্চনা কৰোঁ সূৰ্যক দেৱতাক পূজা অৰ্চনা কৰা পুৱা ৰাতিপুৱা শুই উঠি পোনেই গা ধুই সূৰ্য দেৱতাক জল দিয়া আমাৰ এটা জনবিশ্বাস আছিলে সেই জনবিশ্বাসটোক মানে সূৰ্যদেৱতাক যদি আমি জল অৰ্পণ কৰো তেতিয়া আমাৰ সূৰ্যদেৱতা আমাৰ প্ৰতি সন্তুষ্ট হয় আৰু আমাক তেওঁ তেওঁ আমাক অঞ্জলি প্ৰদান কৰে তেনেদৰে বিভিন্ন ধৰণেৰে আমাৰ অসমীয়া সমাজখন ধৰ্মীয় দিশৰ ফালৰ পৰা ক'বলৈ গ'লে অতিকৈ চহকী কিয়নো আমাৰ অসমীয়া সমাজৰ জাতি বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠানবিলাক আছে মাংগলিক অনুষ্ঠানৰ ভিতৰত তোমাৰ এটা পবিত্ৰ অনুষ্ঠান বুলি ক'বলৈ গ'লে আমি বিবাহৰ কথা ক'ব পাৰোঁ বিবাহ অনুষ্ঠানটো আচলতে ক'বলৈ গ'লে জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ সময় বা এটা দিন সেই দিনটোতে তোমাৰ এজন পুৰুষ এগৰাকী নাৰীৰ যি বান্ধোন হয় সেই বান্ধোনক স্বীকৃতি দিয়াটোৱে আচলতে সামাজিক এটা অনুষ্ঠান বিবাহ সেই বিবাহৰ জড়িয়তে সামাজিকভাৱে এজন পুৰুষ এগৰাকী নাৰীক এখন সমাজৰ আগত সাক্ষী কৰি তেওঁক বিভিন্ন ধৰণেৰে সামাজিক ৰীতি নীতি পৰম্পৰা ইত্যাদিৰ খেত আগবঢ়াই সকলোবিলাকৰ ফালৰ পৰা তেওঁলোকক জ্ঞান দিয়ে সকলোফালৰ পৰা তেওঁলোকক কি ধৰণেৰে জীৱনটোত আগবাঢ়িব লাগিব কি ধৰণৰ ৰীতি নীতিৰে বিবাহ কাৰ্য সমাপন কৰিব লাগিব সকলোবিলাক সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তি হওক বা আমাৰ বিবাহ অনুষ্ঠানত উপস্থিত থকা লোকসকলেই সেইবিলাক সকলোবিলাক শিকাই দিয়ে আৰু তাৰপৰা কপালত সেন্দুৰ লগাই দিয়ে পুৰুষজনৰ নামত সেন্দুৰ লগাই দিয়ে আৰু এটা জনবিশ্বাস বুলি ক'লেও ভুল কোৱা নহ'ব কিয়নো আমাৰ সেন্দুৰ দিয়া প্ৰথাটো কন্যাক এনেকুৱা এটা প্ৰথা আছে অনামিকা অঙুলিৰে কন্যাক সেন্দুৰ দিয়ে অনামিকা আঙুলিৰে সেন্দুৰ দিয়ে আৰু শিৰত যেতিয়া সেন্দুৰ দিয়ে খুব দীঘলকৈ সেন্দুৰ দিয়া প্ৰথাটো আছে মানে কিয়নো জনবিশ্বাস মানে আগৰ পৰা যিবিলাক কথা চলি আহি আছে বৰ্তমানলৈকে কিছুমান কথা লিপি লিপিবদ্ধ হৈ থাকে বা কিতাপ আকাৰে লিখিত হৈ থাকে কিছুমান কথা আচলতে মানুহৰ মুখ বাগৰি বাগৰি গৈ আহি আদিম অৱস্থাৰ পৰা বৰ্তমান অৱস্থা আমি পোৱালৈকে যিটো পৰ্য্য়ায় আমি পাইছোঁহি সেই পৰ্যায়টোত তোমাৰ একাদিক্ৰমে বয়োজ্যেষ্ঠ লোকসকলে কৈ আহি শুনি তেখেতলোকৰ পৰা জানি বুজি ইত্যাদি কথাবিলাকৰ পৰা অনুমাণ কৰি যেনেকৈ পুৰুষজনৰ আয়ুস বৃদ্ধি হয় কাৰণে খুব দীঘলকৈ শিৰত সেন্দুৰ দিয়ে বিবাহৰ দিনটোত তেনেদৰে বিভিন্ন মাংগলিক কাৰ্যৰ জড়িয়তে বিবাহ অনুষ্ঠানবিলাক তোমাক সমাপন কৰে তাৰ পিছলৈ গৈ পেনি তোমাৰ তাৰ লগতে জড়িত আমাৰ অসমীয়া সমাজখনত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ কথা ক'বলৈ গ'লে আচলতে খুব বহুখিনি ৰীতি নীতি আছে তাৰ ভিতৰত তোমাৰ বিবাহৰ কথা ক'লো তাৰপৰা তোমাৰ ক'বলৈ গ'লে সন কেঁচুৱা এটা জন্ম হোৱাৰ কথাও ক'ব পাৰি বিভিন্ন ধৰণে চো নামাকৰণ কৰা জাতকৰণ কৰা জাতকৰণ কৰা আচলতে যিটোক কোৱা হয় শুদ্ধিকৰণ কৰা সেইবিলাক কেঁচুৱা এটা জন্ম হোৱাৰ লগে লগে যিটো ৰীতি নীতি পৰম্পৰাৰে সমাজখনলৈ বা ঘৰখনলৈ আদৰি অনা হয় সেইটো এটা খুব জনবিশ্বাস আছিলে সেই জনবিশ্বাসবিলাকক তোমাৰ সন্তানটোক কেঁচুৱাটোক যেতিয়া নৱজাতকজনক ঘৰলৈ আনে ঘৰলৈ আনোতে তোমাৰ বেৰত ঢকিয়াই দিয়ে ঢকিয়াই দিয়ে কি কাৰণে তেওঁলোকক কয় যে বসুমতিক পৰিচয় বসুমতিক জনাই দিছোঁ তেনেদৰে বিভিন্ন এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সন্তানটোক বা বাহিৰৰ মানুহখিনিৰ আগত চিনাকী কৰি দিবৰ কাৰণে তেওঁলোকেক সূৰ্যদেৱতাক প্ৰদৰ্শন কৰোৱা বুলি কোৱা হয় তেনেদৰে তোমাক বাহিৰলৈ উলিয়াই অনা তাত বিভিন্ন ধৰণৰ ৰীতি নীতি কৰে সেই পৰম্পৰাবিলাক আছে তাৰে ভিতৰত তোমাৰ আয়তীসকলে বিশেষকৈ বা গোপিনীসকলে সেই অনুষ্ঠানবিলাক সমাপন কৰে তাৰে ভিতৰত তোমাৰ তেওঁলোকক বিভিন্ন ধৰণে ল'ৰাৰ ক্ষেত্ৰত বেলেগো কৰে কিছুমান জাতি জন ধৰ্ম নিৰ্বিশেষে তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰম্পৰা থাকে সেই পৰম্পৰাবিলাকৰ ওপৰত আৰু বিশেষকৈ অসমীয়া সমাজখনত তোমাক জলক জল দেখুওৱা হয় অগ্নি দেখুওৱা হয় বা এটা পতা গুটিত তেনেকৈ খুন্দা মাৰি দেখুওৱা হয় যাতে কি কৰা হয় আমাৰ জনবিশ্বাস বুলি এইকাৰণে কৈছোঁ আগৰপৰা যিবিলাক কথা লিপিবদ্ধ নাই কথিত কথিত আকাৰেৰে গৈ গৈ গৈ গৈ পেনি এতিয়া আমি এই পৰ্যন্তত উপনীত হৈছোহি যদিও মানে সেই কথাবিলাক আমি কেতিয়াও আমাৰ ধৰ্মীয় ৰীতি নীতিবিলাক কেতিয়াও আমি এৰি দিব নোৱাৰোঁ সেইটো কাৰণেই আমি তেনেধৰণেৰে আমাৰ অসমীয়া সমাজখন চলি আছোঁ তাৰে অসমীয়া বৃহত্তৰ অসমীয়া সমাজখনক আৰু ক'বলৈ গ'লে তুমি আমি মিছিং সম্প্ৰদায়ৰ কথাও ক'ব পাৰোঁ দেউৰীসকলৰ কথা ক'ব পাৰোঁ বিভিন্ন ভাষা ভাষী কথা ধৰ্মাৱলম্বী লোক আছে তাৰপৰা আপোনাৰ কছাৰীসকল আছে তেনেকুৱা তেওঁলোকৰ প্ৰত্যেকটো ধৰ্ম অনুযায়ী জাতি অনুযায়ী নিজস্ব ৰীতি নীতি পৰম্পৰাবিলাক বেলেগ বেলেগ কিন্তু আমি প্ৰত্যেকেই নিজস্ব ৰীতি নীতি পৰম্পৰাৰে বান্ধ খাই আছোঁ তেওঁলোকৰ ৰীতি নীতিক তেওঁলোকে সন্মান জনাই আগবাঢ়ি গৈ আছে তেনেদৰে আগবাঢ়ি গৈ পেনি বৰ্তমান সময়ছোৱাত আমি বৃহত্তৰ অসমীয়া জাতিটো নিদিষ্ট ভাষা ধৰ্ম বৰ্ণ সকলো মিলি আমি বান্ধ খাই থাকিবলৈ সক্ষম হৈছোঁ